হেল্ল' শুনি আছোঁ অঁ দাদা আপোনা আপোনালোকৰ ফটো ষ্টুডিঅ' আছে নেকি বাৰু অঁ মই মানে মোৰ ভণ্টিৰ বিয়া আছে ত' এপ্ৰিলৰ টুৱেণ্টি কি মে'ৰ টুৱেণ্টি নাইনত ত' মানে ফটো শ্বুট এটা কৰিব লাগিছিলে ত' আপুনি কেনেকৈ কিমান কি ল'ব মানে জানিব পাৰিম নেকি ওকে অঁ প্ৰি ৱেডিঙৰ পৰা লাগিব ত' মানে অঁ অঁ অকে

গম পাইছোঁ খোৱা বোৱাটো মই দিব লাগিব ন ঠিক আছে ভিডিঅ' বনাই দিব ওকে ওকে আৰু সেইটোততো টুৱেণ্টি থাউজেন আৰু বাকী কেইদিনতো মানে হেৰিটো তাৰপিছততো আমাৰ তিনিদিনীয়া হ'ব এদিন মানে মেহেন্দি এদিন জোৰণ এদিন হেৰি ওকে অঁ

মুঠতে মানে গোটেইটোতে মানে কিমান মানে সেইদিনাখনটো এটা প্ৰি ৱেডিঙটো টুৱেণ্টি থাউজেণ্ড ক'লে ন বাকী কেইটাত মুঠতে কিমান পৰিবগৈ গোটেইকেইটা মিলাই অঁ বাহিৰত হ'ব বাহিৰত হ'ব এক্সট্ৰা দিব লাগিব ন অকে থকাটোও দিব লাগিব চাগে অকে অকে

অঁ বেলেগক হোটেল চেোটেল দিব লাগিব ন ঠিক আছে ওকে ওকে হ'ব ঠিক আছে ত' মানে আপোনাক মই এইটো নাম্বাৰতে মই কি মানে জনাই আছোঁ কেতিয়া মানে আপোনাক হেৰি কৰিব লাগে অঁ ঠিক আছে আপোনাক মই জনাই আছোঁ অঁ ঠিক আছে চাই ল'ম গোটেইখিনি আৰু আপোনাক জনাই আছোঁ দিয়ক ঠিক আছে দিয়ক অহ্ অঁ অঁ কম বেচ কৰি দিব বাৰু অঁ ঠিক আছে ঠিক আছে হ'ব ঠিক আছে অঁ